অসম ভ্ৰমণ কৰোঁতে আপোনাৰ পৰ্যটকসকলে পৰ্যটকসকলে বহুত বস্তু কৰিব পাৰে তেওঁ ধৰক প্ৰাকৃতিক সৌন্দৰ্য আছে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে বা বহুত ধৰণৰ হাইকিং আছে আৰু যদি কিছুমান আপোনাৰ সময়ত আহে তেন্তে আপুনি বহুতখিনি ফেষ্টিভেলো অসমত হয় তো সেই ফেষ্টিভেলখিনি উপভোগ কৰিব পাৰে ইভাগে আপোনাৰ কাজিৰঙা আছে কাজিৰঙা নেশ্যনেল পাৰ্ক তো কাজিৰঙা নেশ্যনেল পাৰ্কত আপোনাৰ জীপ ছাফাৰী কৰিব পাৰে এলিফেণ্ট ছাফাৰী কৰিব পাৰে তো তাত বিভিন্ন ধৰণৰ জীৱ জন্তু চাব পাৰে ওৱান হৰ্ণ ৰাইনো আমাৰ অসমৰ যোনটো মানে হেৰি আৰু ধৰক আমাৰ প্ৰাইড বুলি ক'ব পাৰি ওৱান হৰ্ণ ৰাইনো ওৱান হৰ্ণ ৰাইনো চাব পাৰে ধৰক বাঘ চাব পাৰে হৰিণা চাব পাৰে গঁড় চাব পাৰে বহুত তেনেকুৱা বস্তু আছে যোনখিনি অসমত আহি পিনে পৰ্যটকসকলে কৰিব পাৰে এলিফেণ্ট ছাফাৰী এটা বহুত ভাল বস্তু কিন্তু এটা প্ৰপাৰ টাইম থাকে মানে এলিফেণ্ট ছাফাৰী কৰিবলৈ ত' সেইটো কাৰণে তো পৰ্যটকসকলে বহুত বস্তু আছে যোনখিনি আহি পিনে তেওঁলোকে অসমত কৰিব পাৰে হাইকিঙৰ হওক বা ট্ৰেকিঙে হওক বা আপোনাৰ জীপ ছাফাৰী হওক এলিফেণ্ট ছাফাৰী এইখিনি পৰ্যটকসকলে কৰিব পাৰে